হয় মই চৌকাত ৰান্ধি পাইছোঁ এই গেছৰপৰা গেছ বা ইণ্ডাকশ্যনৰপৰা আপোনাৰ চৌকাৰ খাদ্যখিনি বহুত পৃথক হয় হয় আপোনাৰ মানে চৌকাত যদি ৰান্ধোঁ আমি চৌকাৰ খাদ্যটো আমাৰ স্বাস্থ্যৰ বহুত উপকাৰী হয় প্ৰথম কথা চৌকাৰ ৰন্ধা যদি আমি সদায় খাব পাৰোঁ আমাৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল হয় লগতে আৰু বহুত কিছুমান কথা আছে যেনে আপোনাৰ গেছৰটো এতিয়া যি সাম্প্ৰতিক সময়ত গেছৰ মূল্য বৃদ্ধি যিমান বৃদ্ধি হৈছে তো ইয়াৰ ফালৰপৰা চাব গ'লে আমি পৰাপক্ষত চৌকাত ৰান্ধি চাব লাগে খাব লাগে আৰু তেতিয়া কি হয় আমি অৰ্থনৈতিকভাৱে বহুতখিনি সকাহ পাওঁ সেইখিনি বহুত কথা আছে আৰু লগতে কি হয় ঠাণ্ডা সময়টোত যেতিয়া আপোনাৰ ঠাণ্ডা চিজনটো ঠাণ্ডা সময় আহে তেতিয়া চৌকাটোত যদি আমি কিবা এটা ৰান্ধি থাকোঁ তেতিয়া আমাৰ শৰীৰটোৱেও বহুত আৰাম পায় ভাল লাগে চৌকাত এবাৰ মই চৌকাত আমাৰ মায়ে মোক আলু পিটিকা আৰু বেঙেনা পিটিকা বনাব দিছিলে মই ধুনীয়াকৈ আলুকেইটা নি চৌকাত পুৰিলোঁ মই বহি আছোঁ বহি বহি জুই সেকি আছোঁ গাটো ইমান আৰাম লাগিছিলে লগতে বেঙেনাকেইটা পূৰিলোঁ ধুনীয়াকৈ দুটা পকা বিলাহী বিলাহী দুটাও লগতে দি দিলোঁ তাৰপিছত পূৰি পূৰি পূৰি পূৰি সেইখিনি সেই পিটিকাৰ যিটো সোৱাদ হৈছিলে মোক ঘৰৰ মানুহে কৈ গৈছিলে বাহ ইমান ধুনীয়া বনাইছ পিটিকা লগতে চৌকাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আৰু বহুত কথা আছে চৌকাৰ খাদ্যটো খাদ্যটো কথা ক'লোঁৱে আপোনাক অৰ্থনৈতিক বিষয়ত আমি চৌকাৰপৰা বহুত ৰেহাই পাওঁ খাদ্য হেৰিটো হয়ে এইখিনিয়ে আৰু